অ' কওকচোন অ' যোৱা কথা ভাবিছিলোঁ এতিয়া কি কৰে জানো আৰু দুগৰাকীমান যোৱাৰ কথা আছিলে কিন্তু যায় নে নাযায় জানো খবৰটো ল'ব লাগিব আপোনালোক যাব নেকি অ' আহিব বুলি শুনিছোঁ কিন্তু নামটো এতিয়ালৈকে গম পোৱা নাই নহয় মই

অ' অ' হেৰি কিবা হ'ব নহ'লে মই আৰু এগৰাকী লগত যাবও পাৰে হ'ব নাই বাৰু বহিবলৈ জেগা অ' সেইটোকে কৰিম তেনেহ'লে সময়টো সাতটামান বজাত অ' অ' অ' অ' অ' অ' হ'ব অ'